কালি কেটলা মাৰ্কেটৰ পৰা বডি ৱাছ এটা আনিলোঁ এই ওচৰৰ শইকীয়ানীয়ে কৈছিলে ভাল বুলি তাত নিম চন্দন ইত্যাদি আছে বুলি ছালৰ কাৰণে বহুত ভাল বুলি কৈছিলে সেইকাৰণে আনিছিলোঁ এতিয়া নিজে ব্যৱহাৰ কৰি দেখিছোঁ বৰ ভাল নহয় কিবা ছালৰ প্ৰবলেম দেখুৱাইছে কিবা খজুৱতি নিচিনা হৈছে ভাবিছোঁ এই বডি ৱাছটো উভটাই দিওঁগৈ নেকি দামো ভালেমান লৈছিলে প্ৰায় দুখমান লৈছিলে গতিকে উভটাই দিয়াটোৱে ভাল বুলি মই ভাবিছোঁ